মোৰ নাম অনন্যা হাজৰিকা মোৰ বয়স হৈছে চাব্বিছ বছৰ মই থাকোঁ নগাঁৱৰ আমোলাপট্টিত মোৰ ঘৰত মোৰ মা দেউতা আৰু মোৰ এজনী ভনী মই মোৰ মই ছবি আঁকি বিৰাট ভাল পাওঁ মই ছবি আঁকি ৰং কৰি বিৰাট ভাল পাওঁ মই এতিয়া শিক্ষাগত অৱস্থাত আছোঁ আৰু খুব সোনকালেই এটি চাকৰি সন্ধান কৰি মোৰ ভাল লগাবোৰ হৈছে মই কবিতা লিখি ভাল পাওঁ গান শুনি ভাল পাওঁ যদিও গাব নাজানো মই বেহেলাও বজাও মাজে সময়ে মই ভাল পাওঁ জীৱ জন্তুৰ সহায় কৰি জীৱ জন্তুৰ হৈ কাম কৰি মই সৰুৰে পৰা জীৱ জন্তুৰ হৈ কাম কৰি আহিছোঁ মই আৰু মানুহক সহায় কৰি ভাল পাওঁ আৰু খুব শিক্ষাৰ ক্ষেত্ৰত খুব বেছি শিক্ষা ভাগটোৰ বিষয়ে বা শিক্ষাৰ বিষয়ে মই খুব বেছি ইণ্টাৰেষ্টেড মই এদিন এগৰাকী সফল শিক্ষয়িত্ৰী হ'বলৈ যত্ন কৰিম মই আজৰি সময়ত কৰি ভাল পোৱা কামবোৰ হৈছে মই কিতাপ পঢ়ি ভাল পাওঁ টিভি চাই ভাল পাওঁ আৰু ভাল পাওঁ ছ'চিয়েল মিডিয়া কেতিয়াবা চাওঁ খুব বেছি নহয় মাজে সময়ে আৰু ফুৰি ভাল পাওঁ মই ট্ৰেকিং কৰি ভাল পাওঁ আৰু মই বহু বহু জেগা ট্ৰেক কৰিছোঁ আৰু খুব বেছিদিন হোৱাই নাই মই জুক'ভেলিৰ পৰা আহিছোঁ মোৰ খুব ভাল লাগিলে জেগাটুকুৰা মই এনেকুৱা জেগালৈ গৈ ভালপাওঁ য'ত মানুহৰ বিচৰণটো খুব কম আৰু তেনেকুৱা জেগাই মোক খুব বেছি আকৰ্ষিত কৰে আৰু মোৰ ঘৰত কুকুৰ আছে ছটা মই সিহঁতৰ পৰিচৰ্যা কৰি বিৰাট ভাল পাওঁ সিহঁতৰ কেয়াৰ লৈ খুব ভাল পাওঁ আৰু মোৰ বন্ধু বান্ধৱ বহুত নহয় খুব কেইজনমানহে তেওঁলোকৰ লগত কথা পাতি ফুৰি মোৰ বিৰাট ভাল লাগে আৰু কিছুমান বস্তু মই খুবেই বেয়া পাওঁ মানুহৰ অহংকাৰ যিমান হয় মানুহজনে তাতকৈ বেছি যদি দেখুৱায় সেইটো মই বহুত বেয়া পাওঁ মই খুব সহজ সৰল হয় আৰু মই তেনেকুৱা ধৰণৰ মানুহেই মই ভাল পাওঁ খুব সহজ সৰল চবৰে লগত কথা পাতিব পৰা চবৰে লগত হাঁহিমুখে থকা আৰু জীৱনত এনেকুৱা বহুত ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছোঁ আৰু মই জানো যে আগলৈয়ো হৈ থাকিম কিন্তু মই যদি নিজৰ মতে জীয়াই থাকোঁ মই তাতেই মোৰ জীৱনটো সফল বুলি ভাবিম ইমানেই